মই বিশেষকৈ জ জলকীয়া পুলি ৰুই বেছি ভাল পাওঁ কাৰণ জলকীয়াৰ বহুত চাহিদা আছে আৰু ভেন্দি জিকা বতৰৰ ব পাচলি গোটেইখিনি দি কৰি ফেলাই ভাল পাওঁ আৰু এইবাৰ দুডাল লেচু লেচু ৰুইছোঁ কিন্তু তাত হেৰি হোৱা নাই এই বাৰিষাৰ কাৰণে হয়নে নহয় নাজানো কিন্তু লু ৰুইছোঁ আগতেতো বহুত আমাৰ জেগা আছিল তাতে জিকা ভেন্দি তিতাকেৰেলা ভাতকেৰেলা যি ৰুওঁ তাকে হয় আৰু ফুলৰ গছটো গোটেইখিনিয়ে কৰিছিলোঁ সেইখিনি জেগাত কিন্তু আজিকালি জেগা নাটনি হ'ল চাৰিওফালে ঘৰে ঘৰ বান্ধিব লাগা হ'ল নাটনি তথাপি পিছফালে অলপমান জ জলকীয়া পুলি চুলি এনেকৈ এতিয়াও পুতোঁ বাৰিষাত চব মৰি গ'ল হেৰি হৈছে বৰ ধুনীয়া হৈছিল জলকীয়াৰ পুলি এতিয়া দুডাল আছে মাত্ৰ বাকীবোৰ চব হেৰি হৈ গৈছে মৰি গৈছে বাৰিষাৰ কাৰণে